মোৰ পাকঘৰত থকা বিদ্যুতে চলা সামগ্ৰীসমূহ হ'ল গেছ চিলিণ্ডাৰ ৰাইছ কুকাৰ মিক্সাৰ মেচিন ফ্ৰীজ আদি আছে আগতেই এই বস্তুবোৰ নথকা দিনত আমাক বেছি সময়ৰ প্ৰয়োজন হৈছিল আৰু এতিয়া আমি কম সময়তেই সকলো কাম কৰিব পৰা হৈছোঁ আগতে বহুত সময়ৰ দৰকাৰ হৈছিল কিয়নো তেতিয়া জুইত আমি কামবোৰ কৰিছিলোঁ আৰু তেতিয়া বেছি সময় খৰচ হৈছিল এতিয়া সেইকাৰণেই সমস্যাবোৰ পৰা হাত সাৰিব পাৰিছোঁ কিয়নো এতিয়া কম সময়ত বেছি কাম কৰিব পৰা হয় আমি সময়ৰ কাৰণেই এই বিদ্যুতত থকা যিবিলাক সামগ্ৰী হৈছে সেইবিলাকত বহুত কম সময়তেই কাম কৰি আমি বহু কামত আগবাঢ়িব পাৰিছোঁ সময়ৰ মিলাই আগবাঢ়ি যাব পাৰিছোঁ আজি আমি দূৰলৈ ওলাইছোঁ তৎ তৎক্ষণাত আমি গেছত ব্যৱহাৰ কৰি ভাতগিটা ৰান্ধি পথাৰলৈ যাব লগা হ'ল তাত গেছত ভাতগিটা কম সময়তে ৰান্ধি আমি সোনকালে পথাৰলৈ যাব পাৰিছোঁ বা ল'ৰা ছোৱালীক আজি কিবা এটা গৰম পানীৰ প্ৰয়োজন হৈছে বা পঢ়াবলৈ বা স্কুললৈ যাবলৈ ভাতগিটা ৰান্ধি কম সময়তে দিব পাৰিছোঁ আগতে জুইত ব্যৱহাৰ কৰি মানুহবিলাকে যিমান সময় প্ৰয়োজন খটায় কিন্তু ল'ৰা ছোৱালী ভাত সময়ত মাক দেউতাকে দিব পৰা নাছিলে কিন্তু আজি বিদ্যুতৰ কাৰণেই মানুহবিলাকে কম সময়তেই বহু কাম কৰিবলৈ আগবাঢ়িছে বিদ্যুতে মানুহে যিখিনি কাম আগবঢ়াই নিছে মানুহৰ সেইখিনি সময় মিলাই খোজ প্ৰত্যেক খোজত আগবাঢ়ি যাব পাৰিছে আৰু সেইকাৰণেই যিখিনি এতিয়া গেছ ধৰক ৰাইছ কুকাৰ এই কুকাৰবিলাকত আগতেই মানুহে কেৰাহীত ভাত বনায় জুইত ভাত বনায় বহুত সময় লাগে জুইত ভাত বনাওঁতে কিন্তু এতিয়া কুকাৰত বা গেছত দি পিনি যিখিনি কম সময়ত মানুহে ভাত ৰান্ধি সময় বি খৰচ কৰিব পাৰে কিন্তু কম সময়তে হয় সেইকাৰণেই আজিকালি বিদ্যুততেই মানুহে সময়টো মানে খটায় আৰু